কাবাডী হৈছে ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় খেল বৰ্তমানে কাবাডী আন্তৰ্জাতিকভাৱেও খেলা হয় এই খেল সাধাৰণতে কিশোৰৰ পৰা প্ৰাপ্তবয়স্ক সকলো ল'ৰা ছোৱালী পুৰুষ মহিলা উভয়ে খেলিব পাৰে কাবাডী হৈছে বাংলাদেশৰ জাতীয় খেল এই খেল পাকিস্তান ইৰাণ নেপাল মালয়েছিয়া দক্ষিণ কোৰিয়া থাইলেণ্ড কানাডা আদি দেশতো প্ৰচলিত কাবাডী খেল খালী হাতেৰে খেলা হয় কাবাডী খেলাৰ বাবে খেলপথাৰৰ জোখ মাখ পুৰুষ আৰু মহিলাৰ বাবে ভিন্ন হয় পুৰুষৰ বাবে খেলপথাৰৰ দৈৰ্ঘ বাৰ দশমিক পাঁচ মিটাৰ আৰু প্ৰস্থ দহ মিটাৰ মহিলা আৰু কনিষ্ঠ খেলুৱৈৰ বাবে খেলপথাৰৰ দৈৰ্ঘ এঘাৰ মিটাৰ প্ৰস্থ আঠ মিটাৰ কাবাডী খেলাৰ বাবে প্ৰতি দলৰ খেলুৱৈৰ সংখ্যা মুঠ বাৰজন অংশগ্ৰহণকাৰী খেলুৱৈৰ সংখ্যা সাতজন অতিৰিক্ত পাঁচজন খেলুৱৈ দলৰ প্ৰয়োজন অনুসৰি খেলত অৱতীৰ্ণ হয় কাবাডী খেলৰ বাবে কিছুমান নিৰ্ধাৰিত নীতি নিয়ম থাকে তচত জয়ী হোৱা দলৰ অধিনায়কে খেলপথাৰৰ দিশ বাচি ল'ব পাৰিব ৰেইড কৰি লোৱাৰ অতি বেছি পাঁচ ছেকেণ্ডৰ ভিতৰত অন্য দলে ৰেইড কৰিব লাগিব পলম হ'লে ইটো দলে ৰেইডৰ সুবিধা পায় খেল চলি থকাৰ সময়ত সীমাৰেখাৰ বাহিৰ হ'লে খেলৰো বাহিৰ হ'ব ৰেইডাৰ বাল্ক লাইন পাৰ হৈ আহিবই লাগিব অন্যথা তেওঁ বাহিৰ হ'ব লাগিব বিপক্ষ দলৰ সদস্যই ৰেইডাৰক বাল্ক লাইন পাৰ হোৱাত বাধা দিওঁতে ৰেইডাৰে কোনো সদস্যক স্পৰ্শ কৰিলে সেইজন বাহিৰ হ'ব লাগিব ৰেইডৰ সময়ত কাবাডী কাবাডী বুলি ডাঙৰকৈ চিঞৰিব লাগিব আৰু সোফালেদিহে বিপক্ষৰ এলেকাত প্ৰৱেশ কৰিব পাৰিব বিপক্ষ দলৰ এলেকাত উশাহ এৰি দিলে ৰেইডাৰজন বাহিৰ হ'ব লাগিব বিপক্ষ দলৰ খেলুৱৈয়ে ৰেইডাৰজনক ধৰি থকা অৱস্থাত কোনো কাৰণতেই উশাহ বন্ধ কৰিবলৈ চেষ্টা কৰিব নোৱাৰিব এনে কৰিলে ৰেইডাৰজনক নিজৰ এলেকালৈ ঘূৰাই পঠিওৱা হ'ব ৰেইডাৰজনে ৰেইড কৰি থকা অৱস্থাত বিপক্ষ দলৰ কোনো খেলুৱৈ মধ্যৰেখা পাৰ হৈ বিপৰীত দলৰ এলেকালৈ যাব নোৱাৰিব এনে কৰাজনক বাহিৰ কৰি দিয়া হ'ব এই নীতি উলংঘা কৰি যদি ৰক্ষাত্মক দিশৰ খেলুৱৈয়ে ধৰি ৰাখে তেনেহ'লে ৰেইডাৰজনক নিজৰ ক'ৰলৈ ঘূৰাই পঠিওৱা হয় আৰু তেওঁক স্পৰ্শৰ কৰা সকলো খেলুৱৈ বাহিৰ হ'ব যদি দলত মাত্ৰ এজন বা দুজন খেলুৱৈ ৰয়গৈ তেতিয়া অধিনায়কজনে হাৰিছোঁ বুলি ঘোষণা কৰিব পাৰে এনে অৱস্থাত যিমানজন খেলুৱৈ থকা অৱস্থাত অধিনায়কে ঘোষণা কৰে সিমান সংখ্যক নম্বৰ বিপক্ষত দলে লাভ কৰে কাবাডী খেল পুৰুষৰ ক্ষেত্ৰত পঁচিছ মিনিট সময় আৰু মহিলাৰ ক্ষেত্ৰত বিছ মিনিট সময় অনুষ্ঠিত হয় মাজত বিৰটিৰ সময় পাঁচ মিনিট খেলৰ শেষত যি দলে অধিক নম্বৰ পায় সেই দলেই বিজয়ী হয় দুয়োটা দলৰ সমান হ'লে দুই দলৰ মাজত আৰু পাঁচ মিনিট কৰি খেলা হয় তাৰ পাছতো যদি নম্বৰ সমান থাকে তেন্তে যি দলে প্ৰথম পইণ্ট অৰ্জন কৰিছিল সেই দলেই জয়ী হয় খেলৰ সময়ত কোনোবা খেলুৱৈ আঘাতপ্ৰ্ৰাপ্ত হ'লে অধিনায়কে কিছু সময় বিচাৰিব পাৰে এই সময় দুই মিনিটতকৈ বেছি হ'ব নোৱাৰিব কাবাডী খেলৰ অন্যান্য কিছুমান নিয়মাৱলী হৈছে মধ্য বিৰটিৰ পাছত কৰ্টৰ দিশ সলনি হ'ব প্ৰতিপক্ষৰ খেলুৱৈ বাহিৰ হোৱাৰ বাবত বিপক্ষ দলটোৱে এক নম্বৰ লাভ কৰিব দেহত কোনো ধৰণৰ তেলেতীয়া বস্তু ঘঁহি ল'ব নোৱাৰিব মাদক দ্ৰব্য সেৱন কৰাজনে খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব খেলুৱৈ পোচাকৰ ক্ষেত্ৰত সন্মুখ আৰু পিছফালে খেলুৱৈসকলে ক্ৰমিক নম্বৰ লগাই ল'ব লাগিব